বৰ্তমান মানে চাকৰি ভাৰতৰ অৱস্থাটো চাকৰিৰ অৱস্থাটো এনেকুৱা হৈছে যে বহু তখিনি মানে শিক্ষিত নিবনুৱা আছে আজিকালি আগৰ দিনত আপোনাৰ কম পঢ়িলেও চাকৰি পাইছিলে মানে আজিকালি এম এ কৰি পেলায়ো আজিকালি মানে চাকৰি এটা আশা কৰিব নোৱাৰা নিচিনা অৱস্থা হৈছেহি এতিয়া ময়েই মোৰ নিজৰ কথাই যদি কওঁ ধৰক হেৰি আৰু ময়ে এম এ কৰি আহিছোঁ ইংলিছ লিটাৰেচাৰত কিন্তু এতিয়া মই এজন নিবনুৱা বুলি ক'ব লাগিব কাৰণ তেনেকৈ একো চৰকাৰী সংস্থাপন বা নিজৰ ব্যক্তিগত খণ্ডই হওঁক তেনেকৈ একো এটা মানে কৰিব পৰাগৈ নাই কাৰণ যিকোনো এটা বিজনেছ ব্যৱসায় মানে ষ্টাৰ্ট কৰিবলৈ হ'লেও হেৰি মূলধন লাগে ন সেইকাৰণে আৰু এনেকৈ চৰকাৰে কিছুমান সুবিধা আগবঢ়াইছে লোন হিচাপে কিছুমান দিয়ে ঋণ যিখিনি ঋণ দিয়ে মানে শিক্ষিত নিবনুৱাবোৰক যাতে তেওঁলোকে কোনোবা এটা ব্যৱসায় ষ্টাৰ্ট কৰি নিজকে মানে সংস্থাপন দিব পাৰে এনেই থকাতকৈ ধৰক আগবাঢ়িব পাৰে অকল আৰু চৰকাৰী চাকৰিটো হ'লেই যে মানুহ আৰু সফল হৈছে তেনেকুৱাতো নহয় সবকেতো চাকৰি দিয়াটো সেইটো সম্ভৱো হৈ নুঠে ন সেইকাৰণে চাকৰি বুলি এতিয়া যেনেকৈ হৈ গৈছে ন বহুত আছাম ডাইৰেক্ট ৰিক্ৰুইমেণ্টৰ এইবোৰ চাকৰি হৈ গৈছে যে তাতে বহুতে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়েও পাইছে আগৰ নিচিনাকৈ এতিয়া বহুতখিনি মানে ঘোচ ঘাচ সেইবোৰ কমি আহিছে শুনিছোঁ তেনেকৈ দেখিছোঁও বাৰু বহুখিনি কিমানদূৰ সত্য নাজানো

তেনেকুৱা হ'লে বহুখিনি মানে দুখীয়া ঘৰৰ মানুহেও চাকৰি পাবলৈ সক্ষম হৈছে আৰু মানে হ'ব সেইখিনি দেখিছোঁ আৰু